গাখীৰ বা মাংস উপৰিও পশুপালনৰ পৰা অনান্য লাভো আমি দেখিবলৈ পাওঁ এই কিয়নো এই গাখীৰৰ আৰু মাংসৰ কথাই নহয় পশুপালন কৰি মানুহে আজিকালি জীৱন ধাৰণ কৰিছে বিভিন্ন ক্ষেত্ৰত দেখা যায় আজিকালি গাঁৱলীয়া ৰাস্তা পকীকৰণ হোৱাৰ পৰা গাঁৱত বিশেষকৈ মানুহে হাঁহ কুকুৰাৰ পৰা আৰম্ভ কৰি গাহৰি গৰু আদি অনেক ব্যৱসায়স্থলীলৈ অনা অনা দেখা যায় সেইবিলাক কৰিও মানুহে জীৱন ধাৰণ কৰিছে আৰু গাখীৰ পশুৰ ক্ষেত্ৰত ক'ব লাগিব পহুৰ যেনেকৈ কৃত্তিম সাৰ তৈয়াৰ কৰি অনেকভাৱে স্থানীয়ভাৱে মানুহে খাদ্য প্ৰস্তুত কৰিবলৈ সম্ভৱ হৈছে যাৰবাবে মানুহে অ' গাখীৰ বা মাংস হিচাপে ব্যৱহিত নহয় এটা ব্যৱসায় যাত্ৰা হিচাপে মানুহে এইটো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰত আমি ক'বলৈ গ'লে এই যেনেকৈ এই এইটো গৰু হওক গৰুৰ পৰা আমি যেনেকৈ গাখীৰ আশা নকৰি তাৰপৰা আমি খেতি পথাৰত ব্যৱহাৰ কৰো ত' বেপাৰ বাণিজ্যত ব্যৱহাৰ কৰো আৰু গৰু গোবৰলৈকে আমি পথাৰত সা ধুনীয়াকৈ ঘৰুৱা সাৰ প্ৰস্তুত কৰিব পাৰো গতিকে এইবিলাক ক্ষেত্ৰতে মানুহে উপযোগী হৈছে আৰু ব্যৱসায় ক্ষেত্ৰতো গাঁৱৰ পৰা আহি মানুহে টাউনত অনেক সময়ত অনেকভাৱে আদান প্ৰদান কৰি এই লাভাম্বিত হোৱা দেখা গৈছে